হেল্ল' হেল্ল' ছাৰ হয়নে ভালনে আপোনাৰ ভালনে মই মাজুলীৰ পৰা কৈছোঁ মই এদিন আপোনাৰ তালৈ গৈছিলোঁ মোৰ গা দেখুৱাবৰ কাৰণে চিনি পাইছেনে জীৱন বৰা আপোনাৰ তাপা অনা দৰৱ খোৱাপা অলপ অলপ ভাল পাইছোঁ

ৰেগুলাৰ খোৱা বোৱাটো চলি আছে বাৰু দৰৱটো ৰেগুলাৰ খাই আছোঁ অঁ বাকী এতিয়া আমাৰ মাজুলীত চিকৎসা সেৱাটো ইমান উন্নত নহয় যে সেইকাৰণে ঘপককে এতিয়া পাৰ হৈ যাবলৈকো দিগদাৰ হয় আহিলে আমাৰ মাজুলীত এই মেডিকেল কেম্প এটা বঢ়োৱাৰ ব্যৱস্থা কৰিব পাৰিব নে

আমাৰ তালে মাজে মাজে আহে বাৰু হ'লেও এতিয়া এই মানুহবিলাকৰ জ্বৰ চৰবিলাক বেছিকে হৈ আছে সোনকালে পাৰিলে ব্যৱস্থা এটা কৰিব পাৰিলে ভাল আছিলে ও

অঁ আমাৰ আয়ুস্মান কাৰ্ড তাৰ পৰা অটল অমিত কাৰ্ড এইবিলাক আছে ইয়াৰ পৰা কিবা সুবিধা হ'ব নি বাৰু ও অঁ অঁ এই ব্যৱস্থাটো আমাৰ ওচৰত হ'লে ভাল আৰু এই এই অঁ অঁ এই কাৰ্ড এই অটল অমৃত কাৰ্ড আয়ুস্মান কাৰ্ড এইবিলাক এই আপোনালোকৰ মেডিকেলতে পায় নেকি অঁ হয়

তাৰবাবে কি ব্যৱস্থা কৰিব লাগিব

এতিয়া অটল অমৃত কাৰ্ড পাবলৈ হ'লে আমি কি কি ডকুমেণ্টছ ব্যৱহাৰ কৰিব লাগিব

ও

অঁ

তাৰমানে মোক গাঁৱৰ মানুহবিলাক সুধি আছে যে বহুত কিছুমানে পাইছে কিছুমানে পোৱা নাই সেইবিলাকে সুধিছে যে এই ব্যৱস্থাটো কিমান দিনৰ মূৰত হ'ব আৰু কি কি ডকুমেণ্টছ লাগিব এইবিলাক বিতংভাৱে আপোনালোকৰ ফালৰ পৰা বুজাই দিলে ভাল আৰু আপুনি আমাক পাৰিলে চিনাকী মানুহ লগ কৰি দিব পাৰিব নেকি আছে আছে ও হয় ও হয় হয় অঁ হ'ব হ'ব